মোৰ মাছ ধৰাৰ বাবে প্ৰস্তুতিৰ কথা কওঁতে মই ক'ব লাগিব মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই মই মাছ ধৰিবলৈ গৈছোঁ যিহেতু মই নদীৰ কাষত বাস কৰিছিলোঁ আগতে মই নদী ব্ৰহ্মপুত্ৰ নদীৰ কাষত এখন গাঁৱত বাস কৰিছিলোঁ আৰু সেই গাঁওখনৰ আমাৰ পুৰণা গাঁওখন মাজুলীৰ আছিল মাজুলীৰ গাঁৱৰ যিহেতু নদীৰ কাষতে আমাৰ ঘৰ আছিল গতিকে আমাৰ একমাত্ৰ উপাৰ্জনৰ স্থল আছিল মাছ ধৰা সেই প্ৰায় মই দহবছৰ মান বয়সৰ পৰাই মাছ ধৰাৰ লগত জড়িত আছিলোঁ মাছ ধৰাৰ লগত প্ৰথমে আমি বাৰিষা কালত মাছ ধৰিবলৈ যাওঁতে মজালি টোপ মজালিয়ে বাঁহ সজা সেই টোপখিনি পাৰি আনিছিলোঁ দিনত আমি সেইখিনি পাৰিবলৈ যাওঁ পাৰি আনি বস্তাত ভৰাই আনি নদীৰ পাৰলৈ যাওঁ নদীৰ পাৰত গৈ সেইখিনি পানীত ঢালি দিওঁ আৰু ঢলাৰ পাছত পৰুৱাবোৰ উটি যায় আৰু সেইবোৰ পৰুৱাৰ টোপ সেই টোপখিনি আমি বুটলি বৈয়াম বা টেকেলীত ভৰাওঁ আৰু টেকেলীত ভৰোৱাৰ পাছত আমি প্ৰায় বেলি বহো বহো সময়ত নদীলৈ নাও এৰি দিওঁ আৰু সেই বালিচৰবিলাকত আমি নদী চৰবিলাকত আমি নাও বান্ধো বান্ধি আমি দুজন যাওঁ এজনে বৰশীবিলাক মোকলাই যায় আৰু মই তাত সেই মজালিবিলাকৰ টোপবোৰ লগাই লগাই দিওঁ তাৰ পাছত সন্ধ্য়া প্ৰায় সাতমান বজাত সেইখিনি আজৰি হয় আৰু আমি বেলেগকৈ ঘুলিলৈ যাওঁ ঘুলিবিলাকত আমি জাল পাতোঁ দছ ইঞ্চি পাঁচ ইঞ্চি চাৰি ইঞ্চি এনেকুৱা জাল পাতোঁ সেইবোৰ পাতি প্ৰায় দহমান বাজে আৰু সেই দহমান বজাত আমি আহি ভাত ৰান্ধি শুই দিওঁ প্ৰায় পিছ ৰাতি কুকুৰাই ডাক দিয়াৰ সময়ত আমি প্ৰায় তিনিটামান বজাত উঠো উঠি চাহ তাহ খাই লৈ আমি আকৌ সেইযে বৰশী পাতিছিলোঁ সেই বৰশীবিলাক চাবলৈ যাওঁ আৰু সেই বৰশীবিলাক এফালৰ পৰা সোঁতত যিহেতু পতা হয় সেই সোঁতৰ বিপৰীতে আমি নাও উজাই উজাই গৈ সেই তাত মাছ লাগিছেনে নাই নাৱত বস্তু এফালৰ পৰা উঠা উঠাই যাওঁ বৰশীবোৰ এফালৰ পৰা উঠাই যাওঁতে যেতিয়া মাছ লাগে আমি মাছ ধৰা যন্ত্ৰবিলাকে সেই মাছটোক লাহেকৈ জালৰ ভিতৰত সুমাই নাৱত থৈ দিওঁ এনেকৈ প্ৰায় পোহৰ হওঁ হওঁ সময়ত আমাৰ বৰশীখিনি সামৰি শেষ হয় অৰ্থাৎ বৰশীখিনি উঠাই আজৰি হওঁ তাৰ পাছত আমি সেই পাতি থোৱা জালখিনি চাওঁগৈ জালখিনি চোৱালৈ আমাৰ প্ৰায় পোহৰ হৈ যায় আৰু জালখিনি চাই মেলি আমি যি দুই এক কেজি মাছ পাওঁ কেতিয়াবা প্ৰায় বিছ পঁছিশ ত্ৰিছ কেজি পাওঁ কেতিয়াবা দহ কেজি পাঁচ কেজি মিনিমাম আমি কমেও পাঁচ ছয় কেজি মাছ পাওঁৱেই আৰু সেইখিনিলৈ আমি গাঁৱলৈ বুলি আহোঁ প্ৰায় চাৰে ছয়মান বজাত আমি গাঁৱৰ ঘাটত চাপো আৰু বেপাৰীক সেই মাছখিনি দি দিওঁ তাৰ পাছত আমি ঘৰলৈ যাওঁ ঘৰলৈ গৈ আমি সেই বৰশীখিনি ঘৰলৈ লৈ গৈ জালখিনি ঘৰলৈ গৈ ৰ'দত মেলি দিওঁ তাৰ পাছত জালৰ পৰা যিখিনি জাবৰ লাগি আহে সেই জাবৰখিনি আমি গুচাওঁ আকৌ ঠাণ্ডা দিনত তেনেকৈ প্ৰায় আহিন কাতি আঘোণ পুহ এনেকুৱা মাহবিলাকত আমি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এনেকুৱা মাহবিলাকত আমি নদীত জাৰৰ দিনত জাল পাতিব যাওঁ সন্ধিয়াৰ লগে লগে আমি সৰু জালবিলাক কাৰেং জালবিলাক তাত পাতোঁগৈ আৰু তাত নাৰ বৰিয়লা আদি মাছবোৰ লাগে আৰু সেইবোৰ আমি পাতি সন্ধিয়া সময়ত আমি পাতিবলৈ যাওঁ আৰু কেতিয়াবা তাতেই শুই যাওঁ আৰু গোটেই ৰাতিটো ঘাট জাল ধৰোঁ সেই ঘাট জালত আমি আমাৰ বৰালি মাছ পৰে মিছা মাছ পৰে বৰিয়লা মাছ নাৰ মাছ ভঙৰা ভাঙোন মাছ এনেকুৱা মাছবিলাক পৰে আৰু সেইখিনি আমি ৰাতিপুৱা সেইযে পাতিছিলোঁ সন্ধিয়া জালবিলাক সেইবিলাকৰ সৈতে চাই মেলি উঠাই আনোঁ আৰু বহু দূৰ খোজ কাঢ়ি আহি আকৌ আমি ঘাটৈত ঘাটত লগাওঁ আৰু সেই বেপাৰীক আমি মাছখিনি দিওঁ মাছখিনি দিয়াৰ পাছত আমাৰ সেই বিষয়া মহাজনে আমাক সেই তাৰ উচিত মূল্য়খিনি দিয়ে আমি ঘৰাঘৰি আহোঁ এনেদৰে আমি মাছ মৰাৰ বাবে প্ৰস্তুতি চলাওঁ আৰু এনেকুৱা ৰুটিন বুলি ক'বলৈ বা ৰীতি নীতি বুলি ক'বলৈ আছে যিহেতু বাৰিষা খৰালি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাছ ধৰাৰ তৰিকা বেলেগ বেলেগ বা বাৰিষা আমি যি ধৰণে মাছ ধৰোঁ ঠিক সেইদৰে খৰালি সেইধৰণে মাছ ধৰা নহয় বাৰিষা যিহেতু পানী বাঢ়ি আহে সেয়েহে আমি সদায় সচেতন থাকিব লাগে কেতিয়াবা ৰাতি আঠটা দহটা বাৰটা বজাতো গৈ সেই জাল উঠাই আনিব লাগে বৰশী উঠাই আনিব লাগে কিন্তু খৰালি তেনেকুৱা নহয় যিহেতু খৰালি পানী একেবাৰেই নাথাকেই সেই নথকাত আমাৰ পানী বাঢ়ি জাল উটি যাব বুলি আমাৰ ভয় নালাগে সেয়েহে আমাৰ সেই ৰীতি নীতি বিশেষ একো নাই সেই দৈনন্দিন যেনেদৰে চলে তেনেদৰেই চলে কিন্তু ৰুটিন মানে কি আৰু আমি যেতিয়া প্ৰায় ৰাতি মাছ ধৰা হয় গতিকে সন্ধিয়া সময়ত জাল ছালবোৰ পাতোঁ বৰশীবোৰ পাতোঁ ৰাতিপুৱা উঠাই আনো আৰু কেতিয়াবা আমি খাব মন গ'লে দুপৰীয়া গৈ খেৱালি জাল মাৰি সেই বালিচৰ বিলাকৰ পৰা মাছ ধৰি আনো এনেদৰেই আমি আমাৰ মাছ ধৰাৰ বাবে প্ৰস্তুতি চলাওঁ